আজিকালি সাধাৰণতে সৰু ল'ৰা ছোৱালীসকলক শিক্ষাৰ ক্ষেত্ৰত আগবঢ়াই নিবৰ কাৰণে চৰকাৰসকলে এ বিভিন্ন সুবিধা গ্ৰহণ কৰিছে তাৰ বিশেষ তাৰ ভিতৰত বিশেষককৈ ইণ্টাৰনেটৰ জৰিয়তে এই ক্ষেত্ৰত বিশেষকৈ আগ অৱগত হৈছে

সৰু সৰু স্কুলৰ পৰা আৰম্ভ কৰি ডাঙৰ বিদ্যালয় মহাবিদ্যালয়সমূহতো এই মোবাইল বা ইণ্টাৰনেটৰ সুবিধাসমূহ পোৱা গৈছে যাৰ ফলত এওঁলোকে বহুতো নজনা কথা জানিব পাৰে আৰু এই আজিকালি সৰু সৰু ল'ৰা ছোৱালীসমূহক পঢ়া ক্ষেত্ৰত বেছি গুৰুত্ব দিবৰ কাৰণে এই তেওঁলোকক প্ৰথমতে সেই শব্দ কোৱাৰ লগতে তাৰ কোনো ভিডিঅ' বা ফটো দেখুৱাই এই বস্তু বা বস্তু বা শব্দটো মনত থোৱাৰ প্ৰচেষ্টা আগবঢ়াই যাৰ ফলত পাছলৈ তেওঁলোকৰ তেওঁলোকৰ সেই শব্দটো কোৱাৰ পাছতে তেওঁলোকে তাৰ প্ৰতিচ্ছবিটো নিজৰ মনলৈ আনে আৰু তেওঁলোকে তাৰ ফলত মনত ৰখাৰ চেষ্টা কৰে সাধাৰণতে এই ফলত ল'ৰা ছোৱালীসমূহৰ বিকাশো সংঘটিত হৈছে সৰু সৰু কথাসমূহ এই সহজতে মনত ৰাখিব পাৰে আৰু সহজে পাহৰি নাযায় মই ভাবোঁ যে এই সামগ্ৰীসমূহ আৰু উন্নত হওক আৰু ইয়াৰ ফলত সকলো ল'ৰা ছোৱালীৰ বিকাশ সাধন হওক